খেতি চপোৱাৰ পিছত এনে কোনো উৎসৱ নাই যিহেতু আমাৰ ইয়াত আমি ধানৰ খেতি কৰোঁ সেইবাবে ধান কটাৰ পিছত সেই ধান ধানখিনি মৰণা মাৰি তাৰ পিছত তাক ৰ'দত শুকোৱাই মিলত খুন্দিবলৈ নিয়া হয় তাৰ পৰা যিখিনি চাউল ওলায় সেই চাউলেৰে সকলোক গাঁৱৰ সকলোকে মাতি একেলগে এসাঁজ ভাত খাই আমি আনন্দ উপভোগ কৰোঁ